হেল্ল' হয় আপুনি এতিয়া কোনখিনি ঠাইত আছে অঁ তেতিয়াহ'লে আপুনি ইয়াৰপৰা পানবজাৰৰ পানীৰ টেংকীৰ বাছ ষ্টপটো জানে এতিয়া আপুনি ট্ৰেফিক পুলিচ হয় সেইফালে গ'লে হয় হয় আপুনি তাতে বাছ ষ্টপত জালুকবাৰীলৈ যোৱা বাছ এখনত উঠিলে হ'ল আৰু কামাখ্যা গেট বুলি ক'লে গাড়ীখন ৰখাই দিব আপোনাক হয় এতিয়া যোৱাটো ভাল নহ'ব কাৰণ এতিয়া ট্ৰেফিকৰো টাইম আছে অফিচাৰ আছে তেন্তে খুব ট্ৰেফিক লাগিব আপুনি ৰাতিপুৱাৰ ভাগত গ'লে ভাল হ'ব অঁ বাছৰ ভাড়াতো আপোনাৰ পোন্ধৰৰপৰা বিছ টকাত হৈ যাব এজনৰ আপুনি পানী টেংকীৰপৰা কামাখ্যালৈ এখন বাছ ল'ব লাগিব আৰু কামাখ্যা গেটৰপৰা মন্দিৰলৈ আৰু এখন বাছ ল'বগৈ লাগিব ইয়াৰপৰা মানে আপোনাৰ পঞ্চলিছ মিনিটমান লাগিব আৰু গেটৰপৰা আকৌ দহমিনিটমান ৰাস্তা আছে

হয় হয় তাতে যদি বাছ কিবা কাৰণত নাপায় তেন্তে ভেনবিলাকো পাৰিব আহিব হয়